হেল্ল' অঁ হয় মই সাৰথি হস্পিতালৰ পৰা কৈছোঁ অঁ মানে আপোনাৰ ৰিপৰ্টটো মোত মোৰ তাত আহিল অঁ অঁ মানে চিন্তাৰ বিষয় নহয় কিন্তু তথাপিও আপোনাৰ অপাৰেশ্যনটোৰ কাৰণে যিখিনি টেষ্ট আছিল সেই টেষ্টখিনি কৰা হ' ল

অঁ অকণমান আপুনি চুগাৰ ফ্ৰী গৌল্ড খায় থাকিব লাগিব অঁ চেনি বোলা জাতীয় বস্তুটো খাব নোৱাৰে চুগাৰ থকা বস্তুটো আৰু আপোনাৰ অপাৰেশ্যনৰ ডেটটো মই দি দিছোঁ হাঁঁ আপুনি আগে প্ৰথমতে এইটো কমিব লাগিব নহয় তাৰ পিছতহে আপোনাৰ অপাৰেশ্যনটো আমি কৰিব পাৰিম সেইকাৰণে আপুনি এইকেইদিন অলপ মানে মানে চেফতিত চলিব আৰু কিবা সুধিব লগা আছে নেকি আপোনাৰ আপুনি আহিব নালাগে মই আপোনাৰ আপুনি হোৱটচ আপ নম্বৰটো দিলেও পঠাই দিম বা আপুনি ৰিপৰ্টটো আহিও লৈ যাব পাৰিব একো নাই আপুনি অফিচত যোৱাৰ সময়ত আপুনি ৰিপৰ্টটো আহিব পাৰিব লৈ যাব পাৰিব আৰু অকণমান এক্সাৰচাইজটো প্ৰয়োজনীয় বৰ্তমান সময়তটো আপোনালোকে জানেই এইটো আপোনাৰ ক'ব নালাগে এক্সাৰচাইজো অলপ কৰিব কাৰণ চুগাৰ লেভেলটো হাই আছে আপোনাৰ যিহেটো চুগাৰ লেভেল হাই থাকিলে অপাৰেশ্যন কৰিব নোৱাৰি চ' সেইটো আপুনি ধ্যান দিব আৰু বাকী আপুনি অলপ চাৰাপটো খায় নেকি খায় নেকি তাৰ মানে সেইটো সেইটোৰ কাৰণেও আপোনাৰ কিছুমান সেইটোৰ কাৰণেও কিছুমান আপোনাৰ সেইটোৰ কাৰণেও কিছুমান আপোনাৰ অসুবিধা সৃষ্টি হ'ব পাৰে ভৱিষ্যতে কাৰণ আপোনাৰ মানে মই শুনিছোঁ আপোনাৰ ৱাইফে কৈছে আপুনি মদ খায় গাড়ী চলায় ৰাস্তাত পৰি থাকে এইবিলাক বেয়া কথা আপুনি নাখাব দেই মই একদম কৈ দিছোঁ আপোনাক কিন্তু নহ'লে আপোনাৰ অপাৰেশ্যন মই নকৰোঁ কিডনি এটা ওলাই ফেলাম আপোনাৰ হ'ব ৰাখক দিয়ক হ'ব দিয়ক